বিকশিত পৃথিৱীৰ ওপৰত দৃষ্টিভংগী মানে এতিয়া মই ধৰা আগৰ হেৰিটোৰ কথাই মই কওঁ আগততো হেৰিয়ে কাৰেণ্টৰ হেৰিটো নাছিলেই মানুহে চাকিৰ পোহৰত বা হেৰিৰ পোহৰত মানুহে পঢ়া শুনা কৰিছিল এতিয়াটো মানুহৰ সভ্যতাৰ সলনি হোৱাৰ লগে লগে আমি কাৰেণ্টো পাইছোঁ বা আগত খা খবৰ ল'বৰ কাৰণে আমি চিঠি পত্ৰ দিবলগা হৈছিল এতিয়াতো বা মানুহৰ ঘৰত গৈ খবৰ ল'বলগা হৈছিলে অইন ঠাইৰপৰা আন ঠাইলৈ গৈ খবৰ ল'বলগা হৈছিলে কিন্তু আজিকালি মানুহৰ কিমানখিনি সুবিধা হৈছে ধৰা মোবাইলটো চুইচটো দবালেই আমি বা ভিডিঅ' কলিং কৰি মানুহৰ চেহেৰাটোও দেখিছোঁ বা ঘৰতেই বহি আমি আন যে বহু দূৰ দূৰণিৰ মানুহৰ লগত কথাৰ আদান প্ৰদান খা খবৰ আদি গোটেইখিনি আমি কিমানখিনি সুবিধা পাইছোঁ ধৰা আজি আগৰটো এতিয়া যান বাহনৰ কথাই কওঁ দিয়াচোন যান বাহন আগতে কিমান মানুহে গাড়ী ৰৈ ৰৈ বা হেৰিত কিমান যাতায়াতৰ অসুবিধা পাইছিলে বা কেতিয়াবা খোজকাঢ়িয়ে মানুহে যাতায়াত কৰিবলগা হৈছিল কিন্তু এতিয়াতো মানুহে ইমানখিনি সুবিধা পাইছে যে তুমি ফোনকল দবালেই তোমাৰ ওলা উবেৰ আহি ঘৰত আহি উপস্থিত হয় আমি বা নিজে খোজকাঢ়ি গৈও গাড়ী ধৰিব নালাগে আনকি ধৰা কাৰেণ্টৰ কথাটোৱেই কওঁ এতিয়া কাৰেণ্টত আমি কিমানখিনি কাৰেণ্ট গ'লে আমি বা গৰমত উচপিচাই বহি থাকিবলগা নহয় বা হেৰি কৰি থাকিবলগা নহয় এই ইনভাৰ্টাৰ আৰু জেনেৰেটৰ এইবিলাকৰ কিমানখিনি সা সুবিধা হৈছে গতিকে মানুহে সভ্যতাৰ লগে লগে মানুহৰ বহুতখিনি বিকাশো হৈছে তাৰ লগত মানুহে বহুতখিনি শিক্ষাগত অৰ্হতাও মানুহে পাইছে আৰু ধৰা মানুহৰ টেলিভিচনৰ কথাই কওঁ মানুহেতো আগতে ক'ত টিভিটো চাইছিলে এঘৰ মানুহৰ টিভি আছিলে গোটেই গাঁৱৰ মানুহ আহি এঘৰ মানুহৰ তাতে বহি টিভি বাতৰি চাইছিলে বা বেলেগ প্ৰগেম চাইছিলে কিন্তু এতিয়াতো মানুহৰ হেৰি টিভিৰ কথা ধৰা টিভিতকৈ মোবাইলতে মানুহে আজিকালি গোটেইখিনি এপ পাই গৈছে ধৰা এতিয়া যিখিনি আমি ধৰা আমি খোৱাৰ কথাটোও কওঁ আমি কিবা এটা খাব মন গৈছে বা আমি দোকানত গৈ খোজকাঢ়ি গৈ বা যেনেকে নহওঁক আমি দোকানত গৈ পেলাই বস্তু কিনি আনিব লগা নালাগে ঘৰতে আমি যদি অ'ৰ্ডাৰ দিওঁ তেতিয়া ঘৰতে আহিয়ে গোটেইখিনি খোৱাবস্তু আহি গৈছে বা কিনিবলগাও নহয় কিনিব দোকানত গৈ কিনিবলগাও নহয় আমি ঘৰতে গোটেইখিনি সা সুবিধা পাইছোঁ